বন্ধু কোৱাচোন মই গুৱাহাটীলৈ যাওঁ বুলি ভাবিছোঁ এপাক কালিলৈ মানলৈ কিন্তু কথা হ'ল গুৱাহাটীততো বৰ ভিৰ হয় নহয় এতিয়া বাছ পাবলৈ অসুবিধা হ'ব মই মানে ৰাতিপুৱা যাম খানাপাৰা পাওঁতে চাগে চাৰে চাৰিটা মানতে পামগে বাছখন খুব সোনকালে আছে ইয়াৰ পৰা তাৰপাছত তেতিয়া তাৰপৰা বাছত মানে খানাপাৰাৰ পৰা পল্টন বজাৰলৈ যাবলৈতো বাছৰ বহুত বেছি অসুবিধা ইমান ভিৰ হয় ভাড়াও বহুত বেছি লৈ লয় ৰাতিপুৱাই তাতকৈ ভাবিছোঁ কেব এখনকে লৈ যাওঁ নেকি কেনেকুৱা হয় জানো ওলা উবেৰ কি সুবিধা হ'ব তুমিতো গৈয়ে থাকা তালৈ মানে আগতে গৈছোঁ যদিও এনেকুৱা হয় কথাবিলাক কেতিয়াবা খুব ৰাফ পাওঁ কিছুমান কথা কেতিয়াবা ভাড়াটো বহুত বেছি লৈ লয় অলপ অলপ খৰচটো ভাল হ'লেও ভাল দামটো মানে ভাল হ'ব লাগে আৰু মানে দূৰত্ব চাই পেলাই হ'লে ভাল হয় আৰু কিছুমান ড্ৰাইভাৰ এনেকুৱা হয় কথাবিলাক খুব ৰাফ কয় কেতিয়াবা মানে ইহঁতি কিবা কৰি থয় নেকি জানো মানে ভাড়াটো বঢ়াই দিয়ে এতিয়া কেনেকুৱা হ'ব কি কথাটোবিলাক কোৱাচোন অকমান ভাড়া চাৰাবিলাক ভাল হ'লে ভাল হয় মানে কম দামত অকমান চীট টীটবিলাক যদি ভাল হয় কেনেকুৱা চীটবোৰ ভালনে কি বাৰু অলপ মানে কম্ফ'ৰ্টেবল হ'লে ভাল পাম আৰু দামটো দামটো দামটো কম দাম কম দাম হ'লে ক'ত ভাল হ'ব মানে উবেৰ ওলা ক'ত কিহত ভাল হ'ব বাৰু মানে ক'ত কম খৰচত হ'ব আৰু মোৰ মানে এনেকুৱা হ'ব এতিয়া অকল পল্টন বজাৰত হোটেলখন লৈ পেলাই ৰুম এটা লৈ পেলাই অকমান ইফালে সিফালে ফুৰা চকাও কৰিম বুলি ভাবিছোঁ গতিকে কিহত গ'লে সুবিধা হ'ব জানো ফুৰা মানে মই ধৰা পল্টন বজাৰতে ৰুমটো ল'ম বুলি ভাবিছোঁ গৈ পেলাই ৰাতিপুৱাই তাৰ পৰা এফালে মানে জালুকবাৰীৰ ফালে যাম তাৰপাছত অন্য ফালেও অলপ ফুৰা চকা কৰিম গতিকে ক'ত ভাল হ'ব জানো তুমি কোৱাচোন দামটো খালি অলপ ৰিজনেবল হ'ব লাগে আৰু মানে কম্ফ'ৰ্টেবল হ'ব লাগে চীট টীটবিলাক তেনেকুৱা ধৰণৰ আৰু এই মোৰ লগত আৰু দুজন মান থাকিব এতিয়া মানে চাৰিজন মান হ'ম চাৰিজন মান যাব কাৰণে কি কোনখনত ভাল হ'ব জানো এনেইতো বাৰু বাইকতো পাই যাওঁ কেতিয়াবা অকলে হ'লে সেইটো দিগদাৰ নাই কিন্তু কেইবাজনো হোৱাৰ কাৰণে অঁ ক'বাচোন বাৰু ভালকে কথাটো চিন্তা চৰ্চা কৰি পেলাই ক'বা তুমি ভালকে কিহত ভাল হ'ব অকমান ঠিক আছে হ'ব